হয় পলিটেকনিক যে কিবা এটা বস্তু আছে মই প্ৰথমতে এইবিলাক একোৱেই নাজানিছিলো মোৰেই এজন মেথচৰ টিচাৰ আবুল হুছেইন বুলি মোক এই চাৰজনেই প্ৰথম কৈছিল যে এই কিবা পলিটেকনিক বোলা এটা বস্তু আছে তেতিয়া মোৰ হাতত ম'বাইল ফ'ৰ জি ম'বাইলো নাছিল যেনেকৈ চাব পৰা আজিৰ তাৰিখৰ দৰে যে পলিটেকনিক কি বস্তু কি হয় কেনেকৈ হয় তাৰপিছত চাৰে মোক ক'লে যে তুমি ফৰ্ম ফিলাপটো কৰি দিয়া পলিটেকনিক তোৰ এক্সামটো আহি আছে তাত এডমিছন লোৱা তুমি এইটোত যদি পাছ কৰি যোৱা তেনেহ'লে তুমি পলিটেকনিকত এডমিশ্যনটো পাই যাবা মই তেতিয়া ছাৰক কৈ দিলোঁ যে কৰি দিয়ক মোক হেৰিতো এই ফৰ্ম ফিলাপটো তাৰপিছত মোক চাৰে মোক ফৰ্ম ফিলাপটো কৰি দিলে মোৰ গুৱাহাটীৰ বামুণী মৈদামত থকা গাৰ্লচ পলিটেকনিকখনত মোৰ পি চি পি এছ ত মোৰ পৰীক্ষাৰ চেণ্টাৰ পৰিল আৰু মই ঠিক তেনেকৈ মামাহঁতৰ ঘৰৰ পৰা পলিটেকনিক পৰীক্ষাটো দিবলৈ গ'লোঁ আৰু মই পৰীক্ষাটো দি সুখ্যাতিৰে পাছো কৰিলোঁ তাৰপিছত আহিল ট্ৰেড চিলেকশ্যন এই ট্ৰেড চিলেকশ্যন ট্ৰেড কি বস্তু হয় মই তেতিয়ালৈ একো গমেই পোৱা নাছিলো তাৰপিছত কম্পিউটাৰ দোকান এখনত গৈ মই চালোঁ আৰু চাৰজনকো সুধিলো কি ট্ৰেড কেনেকুৱা কি বস্তু এইবিলাক তাৰ পাছত চাৰে মোক বুজাই দিলে তাৰ ভিতৰত বহুতকেইটা ট্ৰেডৰ নামেই কৈছে মোক চিভিল মেকানিকেল কেমিকেল তাৰ ভিতৰত মই গোটেই কেইটা চাই পেলাই কামখিনি বুজি মই গম পালোঁ যে মোৰ কাৰণে চিভিলটো উত্তম ট্ৰেড হ'ব তাৰপিছত মই চিভিলত বাক্সা পলিটেকনিকৰ চিভিল ডিপাৰ্টমেণ্টত এপ্লাই কৰিলোঁ আৰু ঠিক তেনেকৈ মই প্ৰথম কাউঞ্চেলিঙতে মই তাত চিট পাই গ'লোঁ পাই গৈ মই তেতিয়া এডমিশ্যনটো লৈ ল'লোঁ আৰু সেই তেতিয়া আমাৰ ক'ভিডৰ টাইম আছিল ক'ভিডৰ টাইম হোৱাৰ বাবে আমাৰ সকলোখিনি বস্তু অনলাইনেই হৈছিল তাৰপিছত মই যেতিয়া এডমিশ্যন লৈছিলোঁ আমাৰ তেতিয়া ডিচেম্বৰ মাহৰ পৰা নৱেম্বৰৰ বিশ তাৰিখৰ পৰা ক্লাছ আৰম্ভ হৈছিল ঠিক তেনেকৈ ক্লাছ যেতিয়া আৰম্ভ হৈছিল ক্লাছ কৰিব গ'লোঁ প্ৰথমে যাই তাত চাৰহঁতৰ লগত ভালকৈ চিনাকি হ'লোঁ চাৰহঁত বহুত মৰমিয়াল হয় তাৰপিছত আৰু চাৰহঁত বহুত গাইডেবল হয় নাজানিলে বহুত বস্তু শিকাই দিয়ে আৰু যিখিনি আমি আগৰ চুপাৰ চিনিয়ৰ বুলি কোৱা হয় চুপাৰ চিনিয়ৰখিনিও বহুত বেছি ভাল আছিল আমাৰ যিটো সময়ত আমি চুপাৰ চিনিয়ৰখিনি পাইছিলোঁ ঠিক তেনেকৈয়ে এদিন দুদিনকৈ এনেকৈ গৈ গৈ গৈ গৈ এতিয়া মই লাষ্ট ষান্মাসিকত পঢ়ি আছোঁ ষষ্ঠ ষান্মাসিক এতিয়া ইয়াত পৰা পঢ়ি পঢ়ি তাত থাকি থাকি শিকি শিকি চাৰহঁতৰ পৰা শিকি শিকি জে এল ডাবল ই বুলি বস্তু আছে এই জে এল ডাবল ই পৰীক্ষা কিছু দিন আগত হৈ গ'ল এই জে এল ডাবল ই পৰীক্ষাত মই পৰীক্ষাটো দি দিলোঁ মোৰ ভাল হৈছে তাত মই পাব লাগে বি টেকত চিটটো মই পাব লাগে আৰু বি টেকত যদি মই চিট পাওঁ চিভিলৰ ফালৰ পৰাই মই বি টেক কৰিম বুলি ভাবি আছোঁ আৰু যদি মই বি টেকত যদি চিটটো নাপাওঁ তেনেহ'লে মই মোৰ ফালৰ পৰা আৰু এটা বস্তু ভাবি থৈছোঁ যে মই আৰ্কিটেক্ট পঢ়িম আৰ্কিটেকৰ মেইন কাম হৈছে যে বিল্ডিংবিলাক ড্ৰয়িং কৰা আৰু মই এতিয়ালৈকে এইখিনিয়ে ভাবি থৈছোঁ আৰু পিছৰখিনি কি হয় পিছতহে দেখা যাব আৰু ইমানতো বেছি বহুত বেছি ভাবিও লাভ নাই মই এইখিনিয়ে এতিয়া বৰ্তমান মোৰ পৰিকল্পনা